আমা বৰপেটা জিলাটোত ধৰক কিছুমান শিক্ষা শিক্ষা মানে বৰপেটা জিলাত আপোনাৰ স্কুলৰ হেৰি আছে বৰপেটা বিদ্য়াপীঠ বা বৰপেটা হায়াৰ ছেকেণ্ডেৰী বৰপেটা বিদ্য়াপীঠ হায়াৰ ছেকেণ্ডেৰী স্কুল বা প্ৰাইভেট স্কুল বহুত ধৰণৰ নানা স্কুল আছে বা হেৰি যিটো মানে আজিকালি ছাত্ৰ ছাত্ৰীৰ বাবে সুবিধাজনক হৈছে ছ' শিক্ষাৰ ক্ষেত্ৰতো এই বৰপেটাৰ মানে বহুত আগতচেকে আপগ্ৰেড হৈছে যিটো মানে উন্নত বুলি ক'ব পাৰি ছ' উন্নত হৈছে এই জিলাখনৰ সামগ্ৰী জ এই সামগ্ৰীবোৰৰ বহুত মানে আগতকৈ বহুত ভাল হৈছে বহুত ডেভেলপমেণ্ট হৈছে স্পেচিয়েলি দুহেজাৰ পোন্ধৰৰ পৰা দুহেজাৰ ষোল্লৰ পৰা যেতিয়া ভাৰত চৰকাৰে বিজেপি চৰকাৰে যিহেতু তেতিয়াৰ পৰা আৰু বেছি উন্নত হৈছে এই শিক্ষাৰ যুগত বিকাশৰ ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত বহুত ধৰণৰ মানে প্ৰভা প্ৰভাৱ পেলাইছে ছ' আগতে যেতিয়া যেনেধৰণৰ বৰপেটা আছিল এতিয়া সেনেকুৱা বৰ্তমান নাই প্ৰ প্ৰৱেশিকা পৰীক্ষাৰ প্ৰস্তুত ক'ব পাৰি এইটো নোৱাৰোঁ এইটো বেছি ভালকৈ চৰকাৰী বিদ্যালয়সমূহৰ প্ৰস্তুতিৰ পৰিস্থিতিসমূহ কি কি চৰকাৰী বিদ্য়ালয়সমূহৰ পৰিস্থিতি বহুত ভাল ছ' আজিকালি ল'ৰা ছাত্ৰ ছাত্ৰীক মানে চৰকাৰৰ পৰা বিনামূলীয়া পাঠ্যপুথি দিয়া হৈছে বা স্কুটি দিয়া হৈছে বা চাইকেল দিয়া হৈছে যাতে ছাত্ৰ ছাত্ৰীসমূহে ভাল পাই কলেজত আহি তো সেই ছ' মানে টাইমবোৰ স্পেণ্ড কৰিব পাৰে আপোনাৰ মানে আহিবলৈ সুবিধা হয় আগতে এইটো কেনেহেন আছিল ধৰক এক দুই কিলোমিটাৰ ছাত্ৰ ছাত্ৰী বুলি আহিবলগা হৈছিল যিটো ক্ষেত্ৰত মানে বহুতৰে মানে ক্লাছ মিছ হৈছিল ছ' মিছেই হৈছিল ছ' সেইবাবে মানে ভাৰত চৰকাৰে এইটো ব্যৱস্থা কৰে আজি ছাত্ৰ ছাত্ৰীসমূহ বহুত নানা স্কোপত উঠি যাবলৈ উঠি যাবলৈ সাহস পাইছে ছ' এনেকৈ যদি চলি থাকে তো আই হোপ ছ' অল এভ্ৰিথিং গুড তো মোৰ হিচাপত ভাল হ'ব ছ' মই ভাবোঁ বৰপেটা বহুত উন্নত হৈছে বিটি কলেজ বি এইচ কলেজ বি এইচ কলেজতো বহুত উন্নত হৈছে সেইবাবে বজালি কলেজ আজিকালি ইউনিভাৰ্চিটিৰ আণ্ডাৰতে গৈছে ছ' বৰপেটাত আটাইবোৰ কলেজ মানে বজালি ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰিব যিটো মানে বহুত ভাল আৰু বহুত প্ৰচছিং আৰু লাইন আপ মতে হ'ব যিটো মানে বৰপেটাৰ ছাত্ৰ ছাত্ৰীৰ বাবে বহুত ভাল হ'ব